ঐ মই যে এয়াৰটেলৰ পাঁচশ নিৰান্নব্বৈ টকাৰ প্লেনটো ভৰাওঁ সেইটো এইবাৰ মোৰ শেষ হ'ব হৈছে এইবাৰ মোৰ অলপ পইচাৰ অসুবিধা হৈছে মই ভাবিছোঁ এইবাৰ এশ নিৰান্নব্বৈ টকাৰ প্লেনটো ভৰাওঁ